অ কওকচোন অ অ সেইদিনা বিশালৰ পৰা আহিছোঁহে আকৌ এতিয়া আজি যাবই লাগিব বজাৰত আকৌ অ দে বাৰু মোৰ ল'ৰাটো ল'ৰাটো স্কুলৰ পৰা আহি লওক বাৰু অ ল'ৰাটো স্কুলৰ পৰা আহি লওক বাৰু হা ল'ৰাটো স্কুলৰ পৰা অহা পিছতহে অ অ অ মংগলবাৰৰ বজাৰত কিন্তু ধুনীয়া শুকান মাছ ওলায় দিয়ক

অ অ অ অ আমা এই মংগলবাৰ বজাৰতে ধুনীয়া শুকান মাছ ওলায় নহয় তাৰপৰাই শুকান মাছখিনি কিনিব আৰু এয়া শুকান জলকীয়া চলকীয়া ওলায় দামটোও অলপ কম ওম সেয়াকে কিনিব অ অ এই ক'লৰ ডিল খায়নে নেখায় ক'লৰ ডিল অ ক'লৰ ডিল আমাৰ সেই বজাৰত ধুনীয়াকৈ ওলায় কিন্তু দেই দুটাত হেৰি টকা চল্লিছ টকা লয় এটাত বিশ টকাকৈ বৰ ধুনীয়া ক'লৰ ডিলকেইটা মই যোৱা মংগলবাৰে কিনি আনিছোঁ নহয় অ অ অ ক'লৰ ডিল লৈ আহিব তাৰপিছত আকৌ সেয়া ধুনীয়া ধুনীয়া হেৰি ওলায় কচু খায়নে নেখায় কচু ঠাৰি যে ওম ওম অ অ কচু আনিব তাতে ওলায় কচু অ অ অ আপুনি অ অ তাত শুকান মাছ দুটামান দিলেও খাই ভাল লাগে আপুনি মুঠতে সেয়া কচু কিনিব অ অ অ হয় দিয়ক ও এই আমিও মই মানুহজনক কিনিব নিদিওঁ নহয় মই নিজে যাওঁ বজাৰখিনি মাইকী মানুহে কৰিলে ভাল আৰু মানে মিলাই মিলাই বস্তুখিনি আনিব পৰা যায় ওম

অ অ খালোঁ অ অ অ মই আলহী আহিছিলে যে আলহী আহিছিলে আজি এই দালি বনালোঁ তাৰপিছত আকৌ কণী বনালোঁ ওম সেয়াই দি খাইছোঁ আৰু ছাটনী তাতনী বনাই পেলাই আজি মাছ চাছ নাই বেপাৰীও নাহিলে অ আপুনি হেৰি কৰিব

অ

অ অ দিয়ক হ'ব দিয়ক বাৰু অ অ অ অ